আজিৰ কেইবছৰমান আগলৈকে গাঁৱৰ লাইবেৰীত গছৰ তল আদিত সকলোৱে মিলি কেৰেম খেলা দৃশ্যটো সকলোতে দেখা গৈছিল কিন্তু এতিয়া সেইটো সাধাৰণতে দেখিবলৈ পোৱা নাযায় ইয়াৰ কাৰণ কি বুলি ক'লে আমি ভাবোঁ যে ইয়াৰ কাৰণ হ'ল আজিকালি ল'ৰা ছোৱালীবিলাকক মাক দেউতাকবোৰে ধৰক ল'ৰা ছোৱালীবিলাকৰ লগত একেলগে লগ লাগি থাকিবলৈ নিদিয়ে কাৰণ কিছুমান ল'ৰা ছোৱালীৰ লগত কিছুমান বদমাচ ল'ৰা ছোৱালীও আছে সেই ল'ৰা ছোৱালীৰ লগৰ ল'ৰা ছোৱালীবিলাকৰ লগত ভাল ল'ৰা ছোৱালীবিলাক লগ হ'লে তেওঁলোকৰো তেওঁলোকৰো মানে শৰীৰটো বা তেওঁলোকৰ মানসিক নষ্ট হৈ যাব পাৰে বুলি ভাবি মাক দেউতাকবোৰে একেলগে গাঁৱৰ ল'ৰা ছোৱালীবিলাকৰ লগত খেলিবলৈ আজিকালি নিদিয়ে আগতেতো কেৰেম খেলিছিল লুডু খেলিছিল বিভিন্ন ধৰণৰ খেল খেলিছিল দৌৰা খেলিছিল আগতে ফুটবল খেলিছিল ভলীবল খেলিছিল একেলগে গাঁৱৰ যিবিলাক পথাৰ আছিল তেওঁলোকে একেলগে খেলি বহুতো তেওঁলোক উপকৃত হৈছিল কিন্তু আজিকালি এইটো দেখা পোৱা নাযায় আজিকালি ল'ৰা ছোৱালীবিলাকৰ হাত ল'ৰা ছোৱালী যিখিনি সময় তেওঁলোকে টিউশনত টিউশ্যনলৈ যায় টিউশ্যনত গৈ উঠি যিখিনি সময় পায় ঘৰতে বহি তেওঁলোকে মোবাইলটোত ব্যস্ত থাকে আজিকালি প্ৰায়ভাগ ল'ৰা ছোৱালীয়ে মোবাইলটোৱে তেওঁলোকক খেলি খেলাৰ সময়তো তেওঁলোকে ম'বাইলে দি খেলিব তেওঁলোকে কিবা পঢ়াৰ সময়তো তেওঁলোকে সেইটো মোবাইলটোৱে পঢ়িব তেনেকুৱা ধৰক মোবাইল মোবাইলতে তেওঁলোকে ব্যস্ত থাকে মোবাইলটোৱে কিছুমান ল'ৰা ছোৱালীক ভালো কৰে আৰু কিছুমানক বেয়াও কৰে এনেকুৱা আজিকালি বহুতো দেখা গৈছে যে কিছুমানে মোবাইলটো খেলি মানসিকভাৱে ল'ৰা ছোৱালীবিলাকৰ পাগলৰ নিচিনা তেনেকুৱা এটা হৈ যায় মোবাইলটো নহ'লে নহয় কিন্তু আকৌ মোবাইলে আকৌ তেওঁলোকক ভালো দেখায় বিভিন্ন ধৰণৰ শিক্ষাৰ ক্ষেত্ৰত আজিকালি কুইজ প্ৰতিযোগিতা কিবাকিবি এইবিলাকৰ ভিতৰতো মোবাইলটোৱে বহুতো শিক্ষা আজিকালি দিয়ে গতিকে তথাপিতো আগৰ নিচিনাকৈ যদি ল'ৰা ছোৱালীবোৰে একেলগে লগ লাগি তেওঁলোকে খেলিলেহেঁতেন আজিকালিতো সৰুৰপৰাই কিশোৰৰপৰাই ল'ৰা ছোৱালীবিলাকক এটা শিক্ষাৰ শিক্ষিত কৰিবলৈ এনে চৰকাৰে আজিকালি বিভিন্ন ধৰণৰ এই কিবাবিলাক সংগঠনবিলাকৰ লগত জড়িত কৰি স্কুলবিলাক যেনেকুৱা প্ৰাক প্ৰাথমিক স্কুল এনেকুৱা ধৰণৰবিলাকত ট্ৰেইনিং দি পেলাই খেলা ধূলাৰ বিভিন্ন ধৰণৰ ট্ৰেইনিং দিয়ে গতিকে সেই ট্ৰেইনিংবিলাকে ল'ৰা ছোৱালীবিলাকক উপকৃত কৰিছিল কিন্তু আজিকালি মাক দেউতাকবিলাকেও সেইবিলাক বুজি নাপায় ল'ৰা ছোৱালীবিলাকক একেলগে খেলিবলৈ দিলে মানসিকটো ভাল হয় ল'ৰা ছোৱালী একেলগে দলবদ্ধভাৱে খেলিলে সকলোৱে সকলোৰে মনবোৰ মিলি যায় এতিয়া কিন্তু আজিকালি ল'ৰা ছোৱালীবিলাক অকলে থাকি থাকিয়ে তেওঁলোকৰ মানসিকবিলাকো অকলেই থাকিবলৈ মন যায় তেওঁলোকে দলবদ্ধভাৱে বা খেলি ভাল নাপায় গতিকে ইয়াৰ ক্ষেত্ৰত কিছুমান মাক দেউতাকো দোষী বুলি মই ভাবোঁ কাৰণ একেলগে খেলিলে একেলগে খেলিবলৈ দিলে একেলগে দলবদ্ধভাৱে খেলিলে তেওঁলোকে উপকৃত হ'ল হ'লহেতেন আৰু তেওঁলোকে ব্যায়াম নকৰিলেও যদিও ল'ৰা ছোৱালীবিলাক খেলিবলৈ যায় ব্যায়াম কৰা নিচিনাই হৈ গৈছিল বা দেখা গৈছিল এতিয়া ব্যায়াম নকৰিলেও হৈছিল আগতে ল'ৰা ছোৱালীবিলাকে খেলিছিল ব্যায়াম নকৰিলেও হৈছিল কিন্তু আজিকালি ব্যায়াম কৰিবলৈ আজিকালি বিভিন্ন ধৰণৰ স্কুল আছে তাতে যায় শৰীৰ চৰ্চা কৰিবলৈ যায় আৰু তাতেই ল'ৰা ছোৱালীবিলাকে ব্যস্ত থাকে গধূলি সময়খিনিত গতিকে এতিয়া সেইটো সাধাৰণতে দেখিবলৈ পোৱা নাযায় কাৰণ ইয়াৰ ইয়াৰ কাৰণ বুলি ভাবিলে সেইটোৱে মই ক'ম যে ইয়াত মাক দেউতাকবোৰে ল'ৰা ছোৱালীবিলাকক খেলিবলৈ যাব নিদিয়ে আগতে ল'ৰা ছোৱালীবিলাকে গাঁৱত কিছুমান লাইব্ৰেৰীত বহি লাইব্ৰেৰীত বহি কিতাপবোৰ পঢ়িছিল কিতাপ পঢ়ি উঠি আহি স্কুলত কি কি হৈছিল সেইবোৰৰ ঘৰত কিতাপ নাথাকিলেও লাইব্ৰেৰীত কিতাপবোৰ পঢ়ি উঠিও ঘৰত লিখিব পাৰিছিল কিন্তু আজিকালি ল'ৰা ছোৱালীবোৰ লাইব্ৰেৰীটো নাযায় বা গছৰ তলত আদিতো সকলোৱে একেলগে মিলি কেৰেম বা এনেকুৱা ধৰণৰো তেওঁলোকে নেখেলে আৰু কেৰম খেলাতে বা মোবাইল খেলাতে ব্যস্ত থাকে গতিকে ইয়াকে মই কৈ কাৰণ বুলি মই ভাবোঁ যে তেওঁলোকে মোবাইলটোতে বেছি ব্যস্ত হৈ থাকে খেল খেলাৰ বাহিৰেও মোবাইলটোত বেছি ল'ৰা ছোৱালীবিলাকে ব্যস্ত হৈ থাকে মই এইটোৱে ভাবোঁ